আচলতে সৰু যেতিয়া সৰু আছিলোঁ তেতিয়াৰপৰাই পেইণ্ট কৰাৰ যিটো ইচ্ছা সেইটো জাগি উঠিছিল গতিকে সৰুতেই ড্ৰয়িং স্কুলত বা আৰ্ট স্কুলত মা দেউতাই নাম ভৰ্তি কৰাই দিছিল ছ' তাতেই ছাৰে আচলতে আমাক কেনেকৈ পেইণ্ট কৰিব লাগে সেই বিষয়ে শিকাইছিল বিভিন্ন ধৰণৰ প্ৰথমতে সৰু সৰু বস্তুবোৰ যেনেকৈ এটা ঘৰ কেনেকৈ আঁকিব লাগে বা সৰু সৰু তেনেকুৱা বিভিন্ন ধৰণৰ বস্তুবোৰ আমাক শিকাইছিল কেনেকৈ আঁকিব লাগে তাৰপিছত কেনেকৈ প্ৰাকৃতিক দৃশ্য আঁকিব লাগে বা সেই বিষয়ে শিকাইছিল লাহে লাহে সৰু পৰ্যায়ৰপৰা ডাঙৰ ডাঙৰ মানুহৰ ছবি কেনেকৈ আঁকিব লাগে সেইবিলাক শিকাইছিল ছ' গতিকে তেনেধৰণৰ ছবি আঁকাটো এটা বহুত ভাল অভিজ্ঞতা মোৰ জীৱনৰ কাৰণে ছবি আঁকিবলৈ সাধাৰণতে ৱাটাৰ ৱাটাৰ পেপ ৱাটাৰকালাৰ ইউজ কৰি আচলতে বহুত ভাল লাগে আমি বিভিন্ন ধৰণে ৱাটাৰকালাৰ ইউজ কৰিব পাৰোঁ বা বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে পেইণ্টিঙৰ কাৰণে সেইবোৰ ইউজ কৰিলে ইউজ কৰিব পাৰোঁ আমি বা চাৰ্ট পেপাৰৰ জৰিয়তেও আমি বিভিন্ন ধৰণৰ ছবি অংকন কৰিব পাৰোঁ